হেল্ল' অ' এই তোমালোকৰ তাত বোলে জুবিন গাৰ্গ আহিব

মাঘ বিহুতে আহিম বুলি কৈছে

যাম যাম তুমি হয় অ' শুনিছোঁ শুনিছোঁ যথেষ্ট ভাল লাগিছে

চাইছোঁ অ' তাকে সদায় তেওঁ সদায় সুস্থ হৈ থাক বেমাৰ হৈছিল অ' হয় অ' তেওঁ যিবোৰ গান গাইছিল সেইবোৰ বেলেগ

তুমি আহিবা নহয় বহুত শুনিলোঁ সৰুৰ পৰা এতিয়া দেখিম আৰু ওচৰতে যিহেতু গাঁৱলৈ আহিব যাবই লাগিব যাবই লাগিব অ' ঠিক আছে হ'ব নহ'লে দিয়া হ'ব নহ'লে অ'